আমি হাঁহ কুকুৰা ব্ৰইলাৰ আদি ঘৰত পোহা পোহোঁ আৰু বইলাৰ টো কণী কম দিনত উৎপাদন হয় আৰু হাঁহ হাঁহৰ দিন লাগে আৰু তেওঁলোকক পুষ্টিকৰ খাদ্য সৰুতে খোওৱা হয় আৰু কুকুৰাৰ কুকুৰাৰ কম দিনত হেৰি হয় উৎপাদন কৰিব পাৰে কম দিনত কণী আৰু হাঁহৰ অলপ সময় লাগে আৰু এইবিলাক আমি ডাঙৰ দীঘল হ'লে বজাৰত বিক্ৰী কৰিব পাৰোঁ তাৰপাছত